দেখা দেখি নাই মানে মই গুচি আহিলোঁ মাৰ তাতে ক'বলৈ একো কথা নাই মোৰ তুমি মোৰ কিবা কথাত গুৰুত্ব দিয়া নেকি তোমাক মই আজি এসপ্তাহ ধৰি কৈ আছোঁ বজাৰত যাব লাগে ভণ্টিৰ বিয়া মোক কাপোৰ লাগে মই তোমাক এসপ্তাহ ধৰি বকি থকা নাই মই কি এ এথান ভণ্টিৰ বিয়াত মই কি এযোৰ কাপোৰেই পিন্ধি থাকিম নেকি মোক জোৰোনত বেলেগকৈ কাপোৰ লাগিব মোক বিয়াৰ দিনা বেলেগকৈ কাপোৰ লাগিব পাৰ্টিৰ দিনাটো আছেই আৰু ভণ্টিৰ বিয়াত মই কি এইযোৰ কাপোৰ এটাই বায়েক এটাই বায়েকে কি এযোৰ কাপোৰ পিন্ধি নাথকেতো মানুহেতো ক'বনা এংকে তুমি পাত্তা দিলেহে মই কথা পাতিম পাত্তা দিবও লাগিব নহয় মানুহে তুমি মোৰ কিবা কথা গুৰুত্ব দি শুনা নেকি কালি ৰাতি যে মই তোমাক কৈ আছিলো তুমি বাগৰ দিলা দেখোন কথাটো ক'ব যোৱাৰ লগে লগে তোমাৰ ভাগৰটো ভাগৰ তোমাৰ ভাগৰটো ভাগৰ মই যে দিনটো যে ঘৰত যে কাম কৰি থাকোঁ চলিকেইটা যে চম্ভালি থাকোঁ সিহঁতক পঢ়াব লাগে ভাত বনাব লাগে সেইগ্লাখানৰটো গুৰুত্ব নাই তোমাৰ অফিচৰ কামটো ডাঙৰ সবতকৈ খং কৰা নাছিলোঁৱে মই কালিলৈকে আজিহে মোৰ খংটো উঠিল এংকে সেইগিলা সেইগিলা বেয়া পোৱা কথা নহয় তোমাৰ যদি ইমান ইমান গোটেই যদি মৰম আছে কাপোৰ লৈ পেলাই আহিবা মায়েৰ তাত নহ'লে কিন্তু মই যোৱাত নাই এইবাৰ আৰু যদি নাহ মই নাযাওঁয়েই আৰু যদি এৰি পেলাই বেলেগক লৈ যোৱা তেতিয়া বেলেগ কথা কিন্তু মই যোৱাত নাই কিন্তু এইবাৰ তুমি একমাহৰ পইচা খৰচ কৰিলে খৰচ কৰিলে একো নহয় দে একবাৰৰ কাৰণে মই তুমি নিব আহিবা তেতিয়া যাম মই দে দে